আমাৰ অঞ্চলটোত কেৱল দুটা এ টি এম আছে এই এ টি এমসমূহৰ পৰা যেনেকৈ সুবিধা পাওঁ কেতিয়াবা বহুত অসুবিধাও পাওঁ কেতিয়াবা বহুত সমস্যাও সন্মুখীন হ'বলগীয়া হয় এবাৰ এবাৰ আমাৰ এটা ঘৰুৱা অনুষ্ঠানত দেউতাই এ টি এমৰ পৰা পইচা উলিয়াই মানে সকামৰ বজাৰ কৰিলে তাৰ পাছত সকাম হৈ থাকোঁতেই আধাতেই মানে ডিছ পাত শেষ হৈ গ'ল তাৰ পাছত দেউতাই ক'লে তোৰ একাউণ্টৰ পৰাই পইচা কেইটামান উলিয়াই আনি পিনি ডিছ পাত লৈ আহচোন বুলি ক'লে তাৰ পাছতে ময়ো গৈ এ টি এম পালোঁগৈ আৰু এ টি এম গৈ পাই পিনি তাত দেখিলোঁ ধেৰ মানুহ ৰখি আছে এগাল মানুহ লাইন পাতি আছে তাৰ পাছত তেনেকেই বহুত সময় এ টি এমত লাইন পাতি ৰখাৰ পাছত পইচাটো উলিয়াই আনিলোঁ আৰু লগে লগে দোকানেলৈ গৈ ডিছ পাত আনিব আনিব গ'লোঁ তাৰ পাছত আহি দেখিছোঁ ঘৰত মানুহ ভাত খাবলৈ ৰখি আছে এনে এনেকে এ টি এ টি এমৰ পৰা বহুত সমস্যা হয় যিহেতু ঠাইখনত অকল দুটাই এ টি এম আছে এইবোৰেই নহয় আকৌ কেতিয়াবা বেমাৰ বেমাৰ দেখাব গ'লেও চিকিৎসালয়ত যাব লগা হ'লেও এ টি এমৰ পৰা পইচা উলিয়াবলৈ হ'লে বহুত লাইন পাতিব লগা হয় এনেকৈ লাইন পাতি পইচা উলিয়াই মেলি চিকিৎসা ঘৰ চিকিৎসকৰ ওচৰলৈ যায় মানে বেমাৰীজনে বহুত কষ্টত ৰখি থাকিবলগীয়া হয় এনে ধৰণেই এ টি এমৰ পৰা বহুত সমস্যাৰ সৃষ্টি হয়